মোৰ গাঁওখনৰ নাম কদমীয়াল গাঁও ই লখিমপুৰ জিলাৰ কমলবাৰীয়া মৌজাৰ অন্তৰ্গত ইয়াৰ ডাকঘৰ নৰাগাঁও অঁ ইয়াত তেসত্তৰ ঘৰ মানুহে বসবাস কৰে প্ৰায়বোৰ মানুহে কৃষিজীৱি আৰু কিছুমান মানুহ চৰকাৰী চাকৰি কৰে ইয়াত খেতিৰ ভিতৰত ধান মাহ সৰিয়হ আ আদিৰ খেতি বিশেষকৈ হয় আমাৰ গাঁওখনৰ

নৰাগাঁৱলৈ স্থানান্তৰ কৰা হৈছে যিহেতু স্কুলৰ ল'ৰা ছোৱালীৰ সংখ্যা কম আছে অংগনবাদী কেন্দ্ৰটোত স্কুলৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীয়ে পঢ় পঢ়া শুনা কৰিব আহে আৰু ইয়াত খাদ্য হিচাপে কিছুমান ঘৰুৱা খাদ্য দিয়া হয় তেওঁলোকক আৰু বিভিন্ন ধৰণে অ আ ক খ বা অন্য কিছুমান গান নাচ আদি পঢ়োৱা হয় আৰু নামঘৰটোত বৰসভা প্ৰতিবছৰে জেঠমহীয়া পালন কৰে এই বৰসবাহৰ সময়ত আমি অসমীয়া সাজপাৰ পৰিধান কৰোঁ আৰু প্ৰতিবছৰে পানী তোলা হয় বৰসবাহৰ সময়ত ইয়াত বিভিন্ন ভগৱানৰ গুণানুকীৰ্তন কৰা হয় আৰু সন্ধিয়া শেষৰভাগলৈ ভাওনা আদি অনুষ্ঠান পতা হয় ভাওনাখন বহুত সুন্দৰ হয় চাবলৈ মই সৰুৰ পৰা এই ভাওনা উপভোগ কৰি আহিছোঁ ইয়াৰ উপৰিও জন্মাষ্টমী আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান পালন কৰে জন্মাষ্টমীৰ সময়তো আমি একেদৰে মেখেলা চাদৰ বা অসমীয়া সাজপাৰ পৰিধান কৰোঁ ইয়াত প্ৰসাদ বিতৰণ আদি কৰা হয় ইয়াৰ উপৰিও আমাৰ গাঁৱত কদমীয়াল খিলঞ্জীয়া যুৱ সংঘ নামৰ এতি সংঘ আছে যাৰ উদ্যোগত মইনা পাৰিজাত কৃষ্ণ গকুলম আদি

আছে অস্থায়ীভাৱে এই সংঘটো ঊনৈছশ বাসত্তৰ আ চনত স্থাপন কৰা হয় এই সংঘৰপৰা ইয়াৰ ৰাইজ বহুত উপকৃত হৈছে এই সংঘৰ সংঘৰ সংঘৰ উদ্যোগতে বিহুমেলাও পতা হয় প্ৰতিবছৰে আমাৰ গাঁৱত তিনিটা প্ৰকাৰৰ বিহু পালন কৰে কাতি বিহু মাঘৰ বিহু আৰু ব'হাগ বিহু কাতি বিহুৰ সময়ত গাঁৱৰ ৰাইজে তুলসীৰ তলত ধূপ চাকি জ্বলাই মাহ প্ৰসাদ বিতৰণ কৰে আৰু শস্যপথাৰত চাকি বন্তি জ্বলায় আৰু মাঘৰ বিহুৰ সময়ত সকলোৱে মিলি একেলগে যুৱ সংঘ নামঘৰৰ উন্নয়ন কমিতি হওক সকলো ৰাইজ লগ লাগি এটা ধুনীয়া মেজি সজা হয় নামঘৰৰ সন্মুখতে ইয়াৰ উপৰিও বিহুৰ উৰুকা দিনা আগদিনাৰ ৰাতি উৰুকা দিনা বনভোজ হিচাপে খোৱা হয় আৰু পিছদিনাই সেই মেজিটো জ্বলাই দিয়া হয় তাৰপিছত গাঁৱৰ ৰাইজে ইয়াত ধূপ চাকি দি পূজা পাতল কৰে তাৰপিছত ইয়াৰ শেষৰ উৎসৱটো ব'হাগ বিহু ব'হাগ বিহুৰ সময়ত গাঁৱৰ ৰাইজে প্ৰথম সাতদিনীয়া সপ্তাহ পালন কৰে বিহুৰ ইয়াত বিহু বিভিন্ন ধৰণৰ পিঠা পনা জা জলপান আৰু গামোচা ইজনে সিজনক বা আত্মীয় স্বজনক দিয়ে গামোচাখন এখন সন্মানীয় বস্ত্ৰ হিচাপে অসমীয়া অঞ্চলত অসমীয়া পালন কৰা হয় ব'হাগ বিহুৰ সময়ত আমাৰ গাঁৱৰ ৰাইজ সকলোৱে একেলগে মিলি হুঁচৰি মাৰিব যায় গাঁৱৰপৰা বাহিৰা বাহিৰা ঠাইলৈ যায় তাৰপৰা কিছুমান পইচা সংগ্ৰহ কৰে নামঘৰৰ উন্নয়নৰ কামত হওক বা গাঁৱৰ উন্নয়নৰ কামত হওক ইয়াৰ কিছু অংশ পইচা আমি ব'হাগী মেলা উদযাপন কৰে ব'হাগী মেলাত বহুত ভাল লাগে ইয়াৰ বিভিন্ন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলকো নিমন্ত্ৰণ জনোৱা হয় এবাৰ দুহেজাৰ পোন্ধৰ চনত ব'হাগী মেলা খুব সুন্দৰভাৱে পালন কৰা হৈছিলে য'ত য'ত সংঘৰ ৰূপালী জয়ন্তী হিচাপে পালন কৰিছিলে ৰূপালী জয়ন্তী বৰ্ষত আচুৰ্য বৰপাত্ৰ বিশিষ্ট গায়ক হিচাপে মাতিছিলে এই অনুষ্ঠানটোত বহুতো ফুৰ্টি কৰা হৈছিল বহুতো ভাল লাগিছিল আমাৰ এনেদৰে গাঁৱত অনুষ্ঠান প্ৰতিষ্ঠান হৈ থাকে বাবে আমাৰ গাঁওখন অতি সুন্দৰ আৰু ইয়াত ইয়াৰ উপৰিও সৰু বিয়া বৰ বিয়া আদি অনুষ্ঠান হয় সৰু বিয়াত সাধাৰণতে পুৰুষসকলে ৰভা পৰলা দিয়া বা বেলেগ যিকোনো খৰি ফলা বা অন্যান্য কিছুমান কামত সহায় সহায় সহযোগ কৰে আৰু মহিলাসকলে ওচৰৰ নদীৰ পৰা পানী তুলি আনি কইনাক মাহ হালধিৰে গা ধুৱাই নতুন কাপোৰ কানি পিন্ধাই সজাই পৰাই ধুনীয়াকৈ ৰাইজৰ আগত ৰাইজৰ আগত সজাই পৰাই ধুনীয়াকৈ হেৰি কৰে তাৰপিছত এই ইয়াত আমি সাধাৰণতে অসমীয়া বস্ত্ৰই পৰিধান কৰোঁ আৰু এনেকৈ ইয়াৰ আগত কইনা দান বুলি এটা ভোজ দিয়া হয় য'ত গোটেই গাঁৱৰ ৰাইজে একেলগে মিলি ভোজ খাব পাৰে আৰু ইয়াত মানুহ যদি ঢুকায় বা মৰে ইয়াত গাঁৱৰ ৰাইজে সকলো ফালৰপৰা সহায় কৰে গৃহস্থ ঘৰৰ সাত দিন ধৰি ব্ৰত পালন কৰে ব্ৰতত থাকে নিৰামিষভাৱে থাকে আৰু এই গৃহস্থসকলক গাঁৱৰ ৰাইজে বহুত সহায় সহযোগ কৰে ইয়াৰ গাঁৱৰ ৰাইজৰ খৰি ফলাৰ পৰা আদি কৰি সকলো কামতে অংশগ্ৰহণ কৰে আৰু গৃহস্থক উদ্ধাৰ কৰে মানুহজন ঢুকালে খৰি দিয়া কাৰ্য গাঁৱৰ ৰাইজে সমাপন কৰে গতিকে মোৰ গাঁওখন এখন আদৰ্শ গাঁও হিচাপেই পৰিগণিত হয় গতিকে ইয়াত জন্ম লৈ মই বহুত সুখী অনুভৱ কৰিছোঁ আনন্দ অনুভৱ কৰিছোঁ ইয়াৰ

শিক্ষা গ্ৰহণ কৰি আছে আৰু এই গাঁওখনত থাকি সঁচাকৈ ভাল লাগে